উপজাত সামগ্ৰী প্ৰচেছিঙৰ বাবে কিছুমান সাধাৰণ পদ্ধতি এনেকুৱা ধৰণৰ ঠিক তেনেধৰণে গৰু গৰু হৈছে পোহনীয়া এটা বস্তু দেখাত সকলো সময়তে বান্ধি থ'লেও তাতে ঘাঁহ পানী ইত্যাদি সময়মতে দি

জীৱন প্ৰণালী হিচাপে কৰিও কিছুমানে পু পোৱালি দি পিনে গৰুৰ ফাৰ্ম খোলে ফাৰ্মৰ পৰা কিছুমানে সেই গৰুৰ পৰা গাখীৰ লৈ জীৱন প্ৰণালী হিচাপে বিক্ৰী কৰে কিয় কৰে কিছুমানে তাকে লৈ গাখীৰ উপাৰ্জনৰ দৈ ইত্যাদি বিকিয়ে বনায় সেই টকা উপাৰ্জনো কৰে ঠিক তেনেধৰণে জীৱন প্ৰণালী ইত্যাদি ব্যৱহৃত কৰি উপৰিও তেখেতলোকে পশুধন বা চৰাই হওক কিছুমানে পোহে কিছুমানে ছাগলীয়ে হওক বেচা কিনা কৰে বা ইত্যাদি